বৰ্তমানৰ পৃথিৱীখনৰ যিটো অৱস্থা সেই অৱস্থালৈয়ে প্ৰায় চিন্তিত হোৱাৰ নিচিনাই হৈছে কাৰণ পৃথিৱীখনৰ এফালে বিকাশ হৈছে আনফালে ইয়াত সলনিও হৈছে কাৰণ বৰ্তমান জলবায়ুৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তনে সকলো মানুহ মানৱৰে বা মানুহৰে কি কৰিছে মানুহৰ ওপৰত প্ৰভাৱ পেলাইছে লাহে লাহে এই সলনি হোৱা পৃথিৱীখন চকুৰ আগত দেখিবলৈ পোৱা হৈছে যে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত কেতিয়াবা বহুত গৰম বা কেতিয়াবা বহুত ঠাণ্ডাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আহিছে বা বাৰিষাৰ সময়ত সাধাৰণতে বৰ্ষাকালত যিটো বৰষুণৰ কথা থাকে সেইটো আজিকালি সলনি হৈছে বুলি কোৱা হৈছে আৰু কোৱা হৈছে যে এতিয়া ইয়াত তাপমাত্ৰা লাহে লাহে বৃদ্ধি পাই আহিছে বা ইয়াৰ জীৱ জন্তুসকলেও কেতিয়াবা ইয়াৰ পৰা কি হ'ব এই বিপদত পৰিব পাৰে বুলি আশংকা কৰা হয় পৃথিৱীখনত এনেই চাবলৈ হ'লে আজিকালি গোলকীকৰণৰ যুগত গোটেই পৃথিৱীখনে আমাৰ আপোন ঘৰৰ নিচিনা হৈ পৰিছে কাৰণ পৃথিৱীখনৰ যি যিবিলাক আজিকালিৰ উন্নত তথ্য় প্ৰযুক্তিৰ কাৰণে সকলোবিলাক কাম সমাধা হয় তথ্য় প্ৰযুক্তিৰ জৰিয়তে আৰু সেই সমাধা হোৱা কামবিলাক যদি আমি চাওঁ তেনেহ'লে দেখোঁ যে আজি আমি কোনোবা এখন দেশৰ বা ৰাজ্য়ৰ এটা চুকত থাকিও আমি গোটেই পৃথিৱীখনৰ বিষয়ে জানিব পৰা যিটো ক্ষমতা সেই ক্ষমতাটো আমাৰ হাতলৈ আহিলে সেই ক্ষেত্ৰত পৰিৱৰ্তন আহিছে যদিও কিছু কিছু ক্ষেত্ৰত আমি তাৰ পৰিৱৰ্তনটো বা সলনিটো কেতিয়াবা আমাৰ যোগাত্মক দিশেৰে হৈছে কেতিয়াবা বিয়োগাত্মক দিশেৰে হৈছে দুয়োটা দিশেই হৈছে আচলতে ভাৰসাম্য় থাকিলেই এই পৃথিৱীখন থাকিব সেই কথা আমি সকলোৱে জানো যে ভাৰসাম্য়বিহীন হৈ যোৱাৰ লগে লগে এই পৃথিৱীখনো হয়তো কেতিয়াবা নিঃশেষ হৈ যাব পাৰে কিন্তু এটা কথাই জানো যে পৰিৱৰ্তন সকলোতে আহেই কিন্তু এই পৰিৱৰ্তনটোৱে এই মানৱৰ ওপৰত বা মানুহৰ ওপৰত যদি কিবা এটা ভয়াৱহ প্ৰভাৱ পেলায় তেনেহ'লে সেইটো নিশ্চয় চিন্তিত কাৰণ এটা হ'ব পাৰে বুলি মই ভাবোঁ